যোৱাবাৰ চোৱেটাৰটো কিনিলোঁ কিন্তু প্ৰথমতে পিন্ধিলোঁ কেইদিনমান তাৰপিছত চোৱেটাৰটো এবাৰ এ কেইদিনমান পিছতে উবা উঠি গ'ল তাৰে পিছতে আপোনাৰ বুটাম চিঙিলে তাৰ পাছত এতিয়া আৰু পিন্ধি লাভ নাই আৰু ভাল নালাগে নহয় পিন্ধিব ভাল নালাগে ক'তো পইচাটো এনেই গ'ল সেনেকুৱা হৈছে সেইটো